মই দেখা বিভিন্ন ব্ৰেণ্ডৰ ট্ৰেক্টৰসমূহ হ'ল মহিন্দ্ৰা সৰোজ অৰ্জূন সোণালীকা আদি এইসমূহৰ বিভিন্ন ধৰণৰ কাম আছে এই ট্ৰেক্টৰসমূহৰ জৰিয়তে খেতিয়কসকলে মাটি চহাই খেতি কৰিব পাৰে এই ট্ৰেক্টৰসমূহৰ জৰিয়তে মাটি চহাই খেতি কৰাৰ উপৰিও তাত ট্ৰেইলাৰ লগাই মাটি টনাৰ ব্যৱস্থা কৰিব পৰা যায় আজিকালি বিভিন্নজনে জে চি বি ৰ সহায়ত মাটি কাটি ট্ৰেক্টৰৰ সহায়ত তাত অনা নিয়া কৰে আকৌ কিছুমানে মানুহৰ লেইবাৰেৰেও মাটি কাটি ট্ৰেক্টৰেৰে অনা নিয়া কৰে ঠিক এনেধৰণে ট্ৰেক্টৰবিলাকৰ জড়িয়তে বিভিন্ন ধৰণৰ কাম কৰা হয় আৰু ট্ৰেক্টৰৰ জৰিয়তে তাত ট্ৰেইলাৰ লগাই গছ গছনি বা কঢ়িওৱা হয় বা ধান বা বিভিন্ন ধৰণৰ বস্তু এই ট্ৰেক্টৰৰ জৰিয়তে কঢ়িওৱা হয় মুঠৰ ওপৰত এই বিভিন্ন ব্ৰেণ্ডৰ ট্ৰেক্টৰসমূহৰ জৰিয়তে মানৱ জাতিৰ যথেষ্ট কামত আহিছে এই ট্ৰেক্টৰসমূহৰ জৰিয়তে আমি যিবিলাক কাম কৰিছোঁ সেয়া পৰম্পৰা পদ্ধতিতকৈ যথেষ্ট বেলেগ যেনে চাওঁক আগতে আমি নাঙলেৰে খেতি কৰিছিলোঁ ৰাতিপুৱাই নাঙলেৰে হাল বাব যাই গৰু হাল লৈ দিনটোত কিছুমানে এক বিঘা মাটিয়ো বৱ নোৱাৰে কিন্তু বৰ্তমান এই ট্ৰেক্টৰ অহাৰপৰা মানুহে খুব কম সময় ভিতৰতে বহুত মাটি চহাই উপাৰ্জন বহুত উপাৰ্জন কৰিব পৰা হৈছে লগতে খেতি বাতিয়ো যথেষ্ট দেৰি নোহোৱাকৈ কৰিব পৰা হৈছে এই ট্ৰেক্টৰৰ জৰিয়তে মানুহে মৰণাও মাৰিব পৰা হৈছে এই ট্ৰেক্টৰৰ জৰিয়তে মাটি কটাৰ উপৰিও যি মৰণা মৰাৰ কামত ব্যৱহাৰ কৰিছে সেয়া যথেষ্ট সময় সময় লাভজনক হৈছে আগতে খেতিয়কসকলে গৰুৰে মৰণা মাৰিছিল কিন্তু আজিকালি ট্ৰেক্টৰত মেচিন লগাই সেই মেচিনৰ সহায়ত মৰণা মৰা হয় মানে ধান মৰা হয় যিটো আগতকৈ যথেষ্ট সুবিধাজনক আৰু কম সময়ত হয় আগতে ধান মাৰিবৰ কাৰণে কেইবাটাও গৰু আনি তেনেকৈ জুৰিলৈ ধান মৰা হৈছিল কিন্তু আজিকালি ট্ৰেক্টৰত মেচিন লগাই এক ঘণ্টাৰ ভিতৰতে দুশ আঢ়ৈশ ভাৰ ধান মাৰিব পাৰি তেনেকৈ খেতিয়কসকলৰ যথেষ্ট সময় ৰাহি হৈছে গতিকে আমাৰ যিটো আমাৰ খেতি কৰাৰ পৰম্পৰাগত পদ্ধতি সেই পদ্ধতিতকৈ ট্ৰেক্টৰেৰে খেতি কৰা পদ্ধতিটো যথেষ্ট উন্নত আজিকালিতো মেচিনৰ সহায়তো ৰোৱাৰ ব্যৱস্থা হৈছে বা কটাৰ ব্যৱস্থা হৈছে গতিকে ট্ৰেক্টৰসমূহৰ জৰিয়তে আমাৰ খেতিয়কসকলে খেতি কৰাত যথেষ্ট সুবিধা হৈছে তেওঁলোকৰ সময় যথেষ্ট ৰাহি হৈছে আৰু ইয়াৰদ্বাৰা আমাৰ নিবনুৱা সকলেও উপাৰ্জনৰ একোটা স্থল পাইছে ঠিক এনেধৰণে আগৰ পদ্ধতিতকৈ বৰ্তমান খেতি কৰাৰ পদ্ধতিটো ট্ৰেক্টৰৰ জৰিয়তে যথেষ্ট বেলেগ হৈছে বুলি ক'ব পাৰি